নমস্কাৰ আমি বোৱা গোঁঠা বা চিলাই কামৰ এটা সম্ চিলাই কাম এটা সম্পূৰ্ণ কৰিলে আমি কেনেকুৱা সন্তুষ্টি লাভ কৰোঁ সেই বিষয়ে অকণমান আমি আলোচনা কৰিব লৈছোঁ আমি বোৱা গোঁঠা কাম বা চিলাই কাম এটা সম্পূৰ্ণ কৰিলে আমি বৰ ডাঙৰ এটা ৰেহাই পোৱা নিচিনা লাগে আৰু এটা কৰিবলৈ আমাৰ মন যায় বা কৰি আমাৰ ভাল লাগে শেষ হৈ গ'লে কামটো কৰি এইটো এইটো কথাৰ কাৰণে মোক ভাল লাগে যে এইটো শেষ হোৱাৰ পিছত আমি আৰু নতুনকৈ কিবা এটা গুঁঠিব পাৰিম বা ব'ব পাৰিম তো সেইটো কাৰণে আমাৰ কামটো শেষ হৈ যোৱাৰ পিছত অতি আনন্দও লাগে আৰু ভাল লাগে কাৰণ আমি আৰু নতুন নতুন ধৰণৰ বস্তু বনাব পাৰিম বা ব'ব পাৰিম আৰু গুঁঠিব পাৰিম গোঁঠা কামটো

অলপ টান হয় কাৰণ সেইটো গোঁঠাৰ ওপৰতহে কথা গুঁঠি থাকোঁতে আমাৰ পাকটো এটা ঠাইৰ পৰা আৰু এটা ঠাই ঠাইলৈ গৈ জঁট হৈ যাবও পাৰে গতিকে আমি চাই চিতি গুঁব গুঁঠিব লাগে আৰু গোঁঠা কামটোত অলপ চকু ৰশ্মিটো ভালে হ'ব লাগে কাৰণ যোনটো লাইনত যোনটো সূতা আমি পেষ্ট মাৰোঁ সেই পেষ্টটো যাতে জে ঠাইতে পৰে আন ঠাইডোখৰত পৰিলে নহয় ঠাইডোখৰত পৰিলে বস্তুটো বেয়া হৈ যায় গতিকে আমি লাইন বাই লাইন সেনেকৈ ধুনীয়াকৈ আমি গুঁঠি যাব লাগে কাৰণ ঊল গোঁঠাটো নিজৰ হাতৰ ওপৰত কথা গোঁঠাটো নিজৰ হাতৰ ওপৰত কথা কাৰণ সৰু গোঁঠাটো নিজৰ যোনটো ঠাইত দিব লাগে সেইটো তাত আমি ধুনীয়াকৈ সেইটোত মিলাই পেলাই আমি দিব লাগে আৰু বোৱা কামটোও অলপ তেনেকৈয়ে বোৱাটো তেনেকৈয়ে বোৱাটো যোনটো ৰাহত আমি সূতাটো লগাওঁতে সেইটো ৰাহৰ সূতাটোৰ পৰাই আমি আকৌ সূতাডাল উলিয়াই পেলানি যদি কেতিয়াবা আকৌ সেইডাল সূতা আমি যোনটো ফুটাৰ পৰা ৰাহৰ যোনটো ফুটাৰ পৰা আমি সূতাডাল উলিয়াওঁ সেইটো ফুটাতহে সূতাটো সমান হ'ব লাগে নহ'লে আমাৰ কাপোৰখন বেয়া হৈ যায় আৰু যদিকে সূতা ছিঙি যায় তেতিয়াকৈ আমি আকৌ সূতাটো জইন কৰি সেইটো সূতা ৰাহৰ যোনটো ফুটাৰ সূতাডাল ছিঙি যায় সেইটো ফুটাতহে আমি আকৌ ভৰাই পিনি গাঁথিটো মাৰি দিলেহে আমাৰ কাপোৰখন ভাল হয় তো গতিকে আমি আমি অকণমান বস্তু বোৱা আৰু সূ গোঁঠাৰ সময়ত আমি বহুত মনোযোগেৰে গুঁঠিব লাগে বা ব'ব লাগে সেই সেইটো আৰু হৈ গ'ল যেতিয়া আমি বস্তুটো গুঠোঁ তেতিয়া আমি মনোযোগেৰে গুঠোঁ বা গুঁঠি থাকোঁতে অন্য ধ্যান দিব নালাগে কাৰণ বস্তুটো যদিকে নিজৰ ঠাইত নিজে ধুনীয়াকৈ আমি মিলাই পেলায়ো সূতাডাল বহুৱাই নিদিওঁ তেতিয়া বেয়াও হৈ যাব পাৰে তো এডাল বেয়া হ'লে তাৰপিছত আৰু ভাল নহয় তো সেইটো কাৰণে আমি প্ৰথমৰ পৰাই বস্তুটো বনাওঁতে গোঁঠোতে বা বোলে আমি প্ৰথমৰ পৰাই মনোযোগ দি কামটো কৰিব লাগে আৰু বওঁতে আমি সদায় ধুনীয়াকৈ সূতা লৈ এডাল এডালকৈ হিচাপ কৰি কৰিহে আমি দিওঁ তো সেইটো কাৰণে বোৱাটো আমি তেনেকৈ এডাল এডালকৈ সূতাডাল হিচাপ কৰি কৰি আমি ঠাই ঠায়ে মোৱাই দিবলৈ লাগে আৰু অলপ ধুনীয়াকৈ বস্তুটো ব'ব লাগে